বাতৰি উদ্যোগটোক টেকন'লজীয়ে সচাঁই বৰ সহায় কৰিছে প্ৰথম কথাটো বাতৰি উদ্যোগ বুলিলে আমি যদি যিটো বাতৰি কাকতৰ কথা কওঁ বাতৰি কাকত

টিভি বা তেনে কোনো ব্যৱস্থাৰে নহ'লে বা বাতৰি কাকতো তাক প্ৰকাশ কৰিবলৈ সুবিধা হৈ পৰিছে